হেল্ল' হয় বৰুৱা দা হয়নে বৰুৱা ট্ৰেভেল এজেঞ্চি আচ্ছা মই ৰূপম কোঁৱৰে কৈ আছোঁ লেজাইৰপৰা অঁ মোক এখন গাড়ী দৰকাৰ হৈছিলে অঁ মই ইয়াৰপৰা যাব লাগে আপুনি ধৰক লেজাইৰপৰা টিংখং যাব লাগে প্ৰায় সত্তৰ কিলোমিটাৰ দূৰত্ব হ'ব

আমি চাৰিজন যাম অঁ ওচৰৰ কোনোবা আপোনাৰ ড্ৰাইভাৰ চাইভাৰ বা আপোনাৰ কোনোবা গাড়ী চাৰী আছে যদি আপুনি দিলে ভাল হয় আৰু আমাক অলপ সোনকালে হ'ব লাগিছিলে মই আপুনি ধৰক দহ মান বজাত ওলাম তাত আপোনাৰ বেছি টাইম নালাগে প্ৰায় এক ডেৰ ঘণ্টাৰ ভিতৰত আমাৰ কাম হৈ যাব তাৰপৰা ঘূৰি আঁহোতে অঁ বতৰটো অলপ হেৰি গৰম এচি চেচি হ'লে ভাল হয় আৰু ঠিক আছে আমি ৰেডী হৈ থাকিম আপুনি লেজাইৰ ঘৰৰ দলংখনৰ ওচৰলৈকে আহিলেই হ'ল মোক ফোন কৰিব আপুনি ঠিক আছে দিয়ক